আমাৰ সংস্কৃতিৰ মূল জীৱিকা হ'ল খেতি আজিকালি মানুহে এই জীৱিকাটোৰ পৰা আঁতৰি আহিছে আৰু ইয়াৰ আঁতৰি অহাৰ মূল কাৰণ হ'ল তেওঁ মানুহবিলাক বহুত এলেহুৱা হৈছে তাৰ কাৰণে বহুত বেমাৰ আজাৰে আমাৰ গাত বাহ লৈছে আৰু বেয়া বজাৰৰ ভেজাল সামগ্ৰী খাই আমি সকলোৱে বেমাৰত পৰিছোঁ আজিকালি নজনা নুশুনা বেমাৰ সকলো মানুহৰে হ'বলৈ লৈছে আমি যদি নিজে খেতি কৰিলোঁ হয় তেতিয়া সেইবিলাক নহ'ল হয় আৰু মানুহৰ আমাৰ এলেহুৱা স্বভাৱটোৰ কাৰণেই আমি আজি নিজেই আমাৰ নিজৰ দেহতেই বেমাৰী হৈ পৰিছোঁ